ব্য়ৱসায় আৰম্ভ কৰা সময়ত গ্ৰাম্য় লোকসকল সন্মুখীন হোৱা প্ৰথম প্ৰথম আৰু প্ৰধান সমস্য়াটোৱেই হৈছে টকা পইচা যিহেতু যিকোনো এটা ব্য়ৱসায় আৰম্ভ কৰিবৰ কাৰণে টকা পইচাৰ প্ৰয়োজন হয় টকা পইচাৰ ক্ষেত্ৰত তেওঁলোকে সমস্য়াৰ সন্মুখীন হয় দ্বিতীয়তে গাঁৱৰ পৰা গৈ চহৰত ব্য়ৱসায় এটা আৰম্ভ কৰিবৰ কাৰণে যাতায়তৰ ক্ষেত্ৰটো তেওঁলোকে সমস্য়াৰ সন্মুখীন হয় গ্ৰাম্য ভাৰতত ব্য়ৱসায়ীসকলক সমৰ্থন কৰিবৰ বাবে চৰকাৰে গ্ৰাম্য় ভাৰতত তেওঁলোকে লোণৰ ব্য়ৱস্থা কৰিব লাগে যাৰ জৰিয়তে ব্য়ৱসায়ীসকলে উপকৃত হ'ব পাৰে